লকডাউনৰ সময়ত মোবাইলে মানুহৰ জীৱনত আৰু বেছিয়ে প্ৰভাৱ পেলাইছে কাৰণ সৰু ল'ৰা ছোৱালী হয়টো একো কাম নহয় সিহঁতে মোবাইলতে ব্যস্ত হৈ থাকে গেম খেলি বা ভিডিঅ' চাই কাৰণ তেতিয়া ওলাই যাব ওলাই যোৱাতো ওলাই যোৱোতো বন্ধ আছিলে সেই সেই দুবছৰ সেই দুবছৰৰ ভিতৰত কেইমাহমান কাৰণ এই ক'ভিডৰ কাৰণে ক'ভিডৰ কাৰণে

আৰু এই অনলাইন স্কুলিং যোনটো হৈছিল তেতিয়া সেইটো এটা খুব ভালদৰে হোৱা নাছিল কাৰণ সেই সেই সেই যোনটো অনলাইন স্কুলিং সেই প্ৰথমবাৰ তেতিয়া ব্যৱহাৰ কৰা হৈছিলে বহুত স্কুল বা কলেজৰ পৰা সেই কাৰণে সেইটো ভালকৈ সফলতা নহ'ল বা ছাত্ৰ ছাত্ৰীয়ে ভালকৈ মানে ছাত্ৰবোৰে ভালকৈ কমিনিউকেট কৰিব পৰা নাই মা বা টিচাৰ্ছবোৰেও যোনবোৰ টিচাৰে যোনবোৰ শিক্ষকে স্কুল বা টিউচন পঢ়াইছিল সেই শিক্ষকবোৰেও অনলাইনত সেই সেই ভাৱটোলৈ মানে পঢ়াব পৰা নাই ছাত্ৰবিলাকক সেইটো এটা সেইটো এটা ক্ষতি হয় অনলাইন স্কুলিঙৰ বাকী অনলাইন স্কুলিঙটো ভালো হয় বহুত ক্ষেত্ৰত কাৰণ ছাত্ৰবোৰে ঘৰত বহিয়ে আৰামতে শিকি থাকিব পাৰে বস্তুবোৰ আৰু আৰু সিহঁতৰ একো মানে ভেজাল নাই আহা যোৱা স্কুলৰ আহাৰ কাৰণ আগতে স্কুল গ'লে বা সেই তাতে এক আধা ঘণ্টা ডেৰ ঘণ্টা সময় গুচি গৈছিলে সেইটো সময়টো বাছি গ'ল সেইটো সময়টো ছাত্ৰৰ হাতত ছাত্ৰৰ হাতত থাকি গ'ল সেইটো ভাল সেইটো ভাল হ'লে হয় যদি অনলাইন স্কুলিংটো আৰু যদি ভালকৈ নতুনকৈ যদি চৰকাৰে ভালকৈ প্লেনিং কৰি কৰে তেতিয়াতো হয়তো ভাল হ'ব পিছলেকে এতিয়া বৰ্তমান একো ক'ব নোৱাৰি